চৰকাৰৰপৰা কৃষিৰ বাবে নতুন বিদ্যুৎ শক্তি পাবলৈ প্ৰথমে কৃষকসকলে চৰকাৰক আবেদন কৰিব লাগে কিয়নো বিদ্যুৎ শক্তিৰ বাহিৰে সৌৰশক্তিয়ে এতিয়া দেশত উপলব্ধ তাৰবাবেও প্ৰচেষ্টা চলাব লাগে লোড শ্বেডিঙে কৃষকসকলক বহুতো সমস্যাৰ সন্মুখীন হৈছে প্ৰধানকৈ ফচলবিলাকত যদি পানী যথেষ্ট পৰিমাণে পানী পোৱা নাযায় তেনেহ'লে তাৰ শস্যও পোৱা নাযায় ঠিক সেইদৰে পানী যোগানৰ ক্ষেত্ৰতো লোড শ্বেডিঙে যথেষ্টখিনি ব্যঘাত ব্যাঘাত জন্মাইছে তাৰবাবে কৃষকসকলে চৰকাৰক আবেদন কৰিব লাগে আৰু উন্নত ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁতেও কিছুমান বিদ্যুতৰ প্ৰয়োজন হয় এইবিলাকে ক্ষেত্ৰতো ব্যাঘাত জন্মোৱা হয় চৰকাৰে ইয়াৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে